আমি মানে দহ গৰাকীমান মহিলা কামাখ্যা দৰ্শনলৈ যাম বুলি ভাবিছো গতিকে আমি আপোনাৰ ট্ৰেভেল এজেন্সিৰ পৰা যদি আমাক ব্যৱস্থা কৰি দিয়ে কেনেকৈ কি হ'ব কিমান টকা ল'ব বা অন্যান্য সা সুবিধা আছে নে জনাব নেকি ঠিক আছে হয় ঠিক আছে ঠিক আছে আমি গোট খাওঁ গোট খাই আপোনাক দিন বাৰ তাৰিখ দিম সেই মতে আপুনি ব্যৱস্থা কৰি দিব